গেছ গেছ গেছৰ গেছটো আমাৰ সকলোৰে বাবে বৰ উপকাৰী মানে বস্তুৱেই হৈ গৈছে আৰু সকলোৰে গেছ নহ'লে নহয়েই আজিকালি জুইৰ কোনো ব্যৱহাৰেই নকৰে আৰু গেছ গেছটোৰ পৰা আমাৰ মানে ৰাতিপুৱা স্কুলীয়া ল'ৰা ছোৱালী থকা মানুহৰ কাৰণে কিমান মানে প্ৰয়োজনীয় হৈ পৰিছে এতিয়া গেছ গেছৰ কাৰণে সময় খৰ সময়টো আমাৰ কম লে হৈছে মানে দৰকাৰ হৈছে কম সময়তে আমি সকলো বস্তু ৰান্ধিব পৰা হৈছোঁ আৰু সকলোৰে সুবি সুবিধাৰ্থে মানে এতিয়া গে হৈছে গেছ